হেল্ল' অঁ হয় আমাৰ পি জি আছে কাৰ কাৰণে লাগিছিল হয় হয় আচ্ছা

আচ্ছা আচ্ছা অঁ আছে পি জি এতিয়া মানে হেৰি কি বুলি কয় অঁ আমাৰ মানে এটা ৰুমতে হেৰি দুটা দুটা থাকিব লাগে হাঁ আৰু ইয়াতে তোমাৰ মানে হেৰি চিংগল ৰুমটো নাই ৰেণ্ট ছিক্স থাউজেণ্ড হ'ব তোমাৰ গোটেই খোৱা ছোৱা মিলি ছিক্স থাউজেণ্ড হ'ব আৰু যদি তুমি হেৰি কৰা যদি তুমি নাথাকা ধৰিলোৱা চামাৰ ভেকেশ্বন আহিল কিবা আহিল যদি তুমি নাথাকা তেতিয়াহ'লে তুমি হেৰি কৰিব লাগিব থ্ৰী থাউজেণ্ড দিব লাগিব ৰেণ্ট সেইটো মানে বেডৰ চাৰ্ছটো সেইটো দি থাকিব লাগিব আৰু বাকী খানাটো খালেও তুমি মানে তুমি যদি দুদিনৰ খানা খোৱা তথাপি গোটেই খানাৰ পইচাটো দিব লাগিব থ্ৰী থাউজেণ্ড খানাটো তোমাৰ হেৰি হ'ব সপ্তাহত এদিন মাংস থাকিব এদিন মাছ থাকিব আৰু এদিন কণী থাকিব তেনেকুৱা আৰু যদি তোমালোকে মানে মাছ মাংস নোখোৱা তেতিয়াহ'লে পনীৰ থাকিব অঁ আমাৰ সেইটো থাকিব আৰু ৰাতিপুৱা তোমাৰ ব্ৰেকফাষ্ট থাকিব ব্ৰেকফাষ্টটো তোমালোকৰ ব্ৰেড অমলেট নাইবা কিছুমানে ভাত খাই ভাত খালে আমি ভাতো দিওঁ ৰাতিপুৱা

অঁ হয় হয় পি জিত তোমাৰ অঁ ৰাতি আমি দহটা বজাত গেট বন্ধ কৰি দিওঁ গতিকে দহটাৰ আগতে তোমালোক আহিব লাগিব

অঁ অঁ আচ্ছা ঠিক আছে মই হোৱাটছ্এপত তোমাক লোকেশ্বনটো মই শ্বেয়াৰ কৰি দিম অঁ ঠিক আছে তোমাৰ নামটো কি আছিল অ' কে ঠিক আছে বাৰু